কোনে কৈছিলে বাৰু অঁ অঁ অঁ পাইছোঁ কোৱা খবৰ খাতি ঠিকেই আছে তোমাৰ অঁ অঁ তোমাৰ অঁ অঁ অঁ ক'ত ঘৰতে নে এই মই ডিউটিত লাগি আছোঁ যে ছুটিয়ে পোৱা নাই অ অঁ অঁ যাম বুলি ভাবিছোঁ যে ছুটি কেতিয়ালৈ মিলাব পাৰোঁ

কি তাকে পৰিছে বাৰু বাইছ তাৰিখে আছে ন অঁ অঁ যাম বাৰু মই আগদিনাই যাম তেতিয়া তাৰপা নদীত পানী বাঢ়িছে নেকি বাৰু হয় নেকি অ অঁ জাহাজ চলে ন আগৰ গটে নহয় লগৰকেইটা ভালেই তাত গাঁৱৰ লগৰকেইটা কেনেকুৱা অঁ অঁ বাকী ভাওনাত যাম বাৰু বাকী প্ৰণৱৰ ভাল অঁ কিহত পালে বা নাত্ত পালে নেকি তেতিয়াহ'লে ভালেই হৈছে দিয়া গাঁৱৰ কিবা এটা হৈছে অঁ বাকী লগৰকেইটা অঁ অঁ অঁ অঁ অঁ তোমাৰ বিজনেছ বাকী কিমান আগবাঢ়িছে অ লাগি আছা ন ফিছাৰীটো আছে নহয় ফিছাৰী মাছ কিমান নমা হৈছে কি কি দিছা এনেই

অঁ অঁ অঁ তাৰ ওপৰত আৰু বেলেগ কিবা লগাইছা নে অঁ অঁ হাঁহকেইটাতো আছেই চাগে অঁ অঁ অঁ অঁ এতিয়া ফিচাৰীত কিবাকিবি দিয়া হৈছেনে নে নে একেভাগেই নৰ্মেলকে অঁ অঁ হয় নেকি অঁ ফিছাৰীটো খন্দা কথা আছিলে নহয় কি হ'ল খান্দিলা নে নাই খান্দা হয় নেকি ভাওনা এতিয়া কিবা পাতিছেনে বেলেগ আৰু আগত ভাওনাই পাতিছে ন বৰসভা পাতিব নাই বাৰু বৰসভা পাতিব না হয় নেকি অঁ অঁ নামঘৰ বাকী ঠিকে আছে ন ৰাইজৰ কেনেকুৱা হয় নেকি চবৰে কামবন চলি আছে নামঘৰৰ মই সেই তেতিয়াই যোৱা তেতিয়া নামঘৰৰ খুঁটা চুটা পুতিছিলেহে অঁ অঁ হ'ল বাৰু এই ছুটী নোপোৱা হ'লো আৰু এতিয়া বাহিৰতে থাকিবলগীয়া হৈছে অঁ অঁ অঁ নামঘৰত মই সেই

অঁ অঁ অঁ মই নামঘৰ তেতিয়া ৰং দি থাকোঁতে অলপ মানে গৈছিলোঁ আৰু মাজতে এবাৰ ওপৰত অঁ দিন হ'ল টিং চিং লগাওঁতে আৰু ধৰা তেতিয়া আমাৰ সেই ককাইদেউহঁতো আছিলে যে লগতে অঁ তেতিয়া আছিলে তোমাক দেখা নাছিলোঁ বাৰু তুমি কিবা কামত ব্যস্ত আছিলা চাগে অঁ মুখা বনাইছিলা ন মুখা মানুহ লগাইছা নে বেলেগ

অ অঁ অঁ অঁ বিক্ৰী হৈতো যায় ন অঁ অঁ কি কি মুখা বনাইছা এতিয়া অঁ অঁ অঁ এইবোৰ আমাৰ বেলেগ মানুহ আহে না বাহিৰৰ টুৰিষ্টবোৰ যায় ন তাৰ ব্যৱস্থা খোৱা বোৱা সুবিধা আছে ন লজ চজ কিবা কিবি বনোৱা হ'ল চাগে ন গাঁৱৰ ৰাস্তা বা ৰাস্তা চাষ্টা চাগে বনালে আৰু হয় নেকি মই যোৱাই নাই গাঁৱৰ পৰিৱেশটো পোৱাই নাই বহুত দিন হ'ল তাকে অঁ অঁ অঁ বাকী লগৰকেইটাৰ এটাই গাড়ী গাড়ী লোৱা কথা আছিলে ল'লে নে নাই বাৰু অঁ কি গাড়ী ল'লে বা টাট টাটা নেক্সন লৈছে ন তেতিয়াহ'লে ভালে হ'ব পৰিয়াল লৈ পিনে অলপ ফুৰিব পৰা যাব গোটেই লগকেইটাই একেলগতে নদী পাৰতে এসাঁজ খাব লাগিব ন ধুনীয়াকৈ বনাই মেলি হাঁহতো আছেই মাছ আছেই ফিছাৰীত অ অ অ ঠিকে আছে এইবোৰ লাগি থাকিব লাগে নহ'লে আকৌ নালাগিলে পাছত অলপ দিগদাৰ হয়গৈতো অঁ তাৰ ওচৰত ফাৰ্মাচী বা মেডিকেল নাই নেকি এনেকৈ বনাইছিলেতো গড়মূৰত আছে ন তাততো ভেটেনেৰি এখন বনাইছিলে অঁ তাৰ ডক্টৰ চক্টৰবোৰ আহেনে মাজে মাজে মানুহবিলাকৰ হাঁহ কুকুৰাবোৰ অঁ অঁ এই মাজতে কুকুৰা চুকুৰা ধেৰ বেমাৰ হৈছিলে বুলি কোৱা শুনিছিলোঁ তেতিয়া খবৰ লৈছিলোঁ আৰু ঘৰত অঁ অঁ অঁ অঁ মই সেই

অ অ অ ছাগলী কিমানটা আছে এতিয়া তেৰটামান আছে বাকী ঠিকে আছে খাচী চাচি কৰা হ'ল ডাঙৰেই হ'ল চাগে সেইকেইটা অঁ কিম কিমানমান ডাঙৰ হ'ব বাৰু চৈধ্য পোন্ধৰ হাজাৰ অঁ এটাত বাকী কামবোৰ আগবঢ়াই গ'লে ভাল আৰু তেতিয়া আমিও পাছত ধৰক গাঁৱতে থাকিব লাগিব ন গাঁৱত থাকিলে আৰু ব্যৱস্থা অঁ গাঁৱৰ মানুহ এতিয়া কি কৰিম আৰু কৰিবই লাগিব এইবোৰে খেতি চেতিয়ে কৰিবগৈ লাগিব ফিছাৰীটো আছেই আমাৰ গৰু দুজনী লৈ গৈছিলোঁ যোৱা বছৰ অঁ জাৰ্চি গৰু দুজনী তাতে গাখীৰ চাখিৰ দি আছে বুলি কৈছে ভালকেই ওলাইছে অ অ যোৱা আমাৰ ফালে অঁ অঁ আমাৰ মাহঁতৰ ঠিকেই আছে চাগে ন এই ফোন কৰিবলৈ সময় নাপাওঁ নহয় তেনেকৈ ব্যস্তই থাকিবলগীয়া হয় ডিউটিত থাকিবলৈ ইয়াতে ভালেই খালী গৰম দিনকেইটা অলপ বেয়া আৰু এতিয়া অলপ ঠাণ্ডা পৰিছেতো অঁ গাঁৱৰ ভিতৰত যোনটো মজা ইয়াত নাই হাঁ তেনেকৈ লগৰ পাবলৈ টান ন গাঁৱৰ লগৰকেইটাৰ লগত এপাক ওলাই যোৱা বা গধূলি সময়ত অকণমান আদ্দা মৰা সেইটোৰ মজাটো বেলেগ আছিলে ইয়াতটো তেনেকৈ পোৱা নাযায় অ তাই চাহ টাহ খালা নহয় অ আমাৰ ৰমেন্দ্ৰৰ দোকানখন ঠিকে চলি আছে ন ডাঙৰ কৰিলে নেকি

অঁ হ'লচেলৰ কৰিলে নেকি অঁ মানুহজনো কিন্তু ভাল আছিলে দেই সেইজন চাহ খালোঁ চাহ খাই পিনে এই আৰু বহি আছোঁ বাহিৰতে

ঠিক আছে বাৰু যাম তাৰ আগদিনাই যাম আকৌ সেৱা চেৱা কৰিবগৈ লাগিব নহয়

অঁ অঁ ঠিক আছে তেতিয়াতো ৰাতিপুৱা সোনকালে ওলাই যাব লাগিব হ'ব বাৰু মই তেতিয়া সোনকালে গুচি যাম অঁ এইটো অনলাইনত পাৰি নহয় আজিকালি অনলাইন কৰিলে বুলি কোৱা শুনিছোঁ অ তেতিয়া অঁ অঁ এইবোৰ চাগে তেতিয়া চৰকাৰীও বনালে ন আগতে প্ৰাইভেট আছিলে এতিয়া চাগে চৰকাৰে বনি গ'ল

ঠিকে আছে তেতিয়াহ'লে হয় নেকি এ নোযোৱাই হ'লোঁ লগ নোপোৱা হ'লো মানুহবোৰক এতিয়া লগৰবোৰক অ অ দিবই বিচাৰিছিলে ন দি দিব লাগিছিলে অঁ তেতিয়াহ'লে ফোন কৰ অঁ অঁ তেতিয়া লগাব চাগে সি টাইম পোৱা নাই সিও ব্যস্ত থাকে ন ককায়েকক মই খবৰ পাতি পাই থাকোঁ বাৰু ককায়েকৰ লগত অঁ হোৱাটছআপতে মেছেজ ছেছেজ কৰে আৰু ক'ত আছা কি কৰিছা তেনেকুৱা ধৰণৰ অঁ ভাওনা লৈছে নেকি কি লৈছে

অঁ ঠিকে আছে তেতিয়া গাঁৱৰ লগৰকেইটা হ'লেতো ভালেই হ'ব আৰু ধৰা ভাইও চায়ো ভাল লাগে ন অঁ লগৰকেইটাৰ লগত অকণমান ভাওনা চায়ো ভাল লাগে অঁ অঁ ঠিক আছে হ'ব দিয়া টাইম পালে ফোন কৰিবা অঁ অঁ অঁ ঠিক আছে দিয়া